পাঁচ জুলাই দুহেজাৰ সাত বাৰ আগষ্ট দুহেজাৰ তেৰ ওঠৰ জুলাই দুহেজাৰ পোন্ধৰ পোন্ধৰ মে দুহেজাৰ ষোল্ল ওঠৰ জুন দুহেজাৰ বিছ